মই বনোৱা জলপান কিছুমান হ'ল টেকেলি পিঠা চুঙা পিঠা নাৰিকলৰ লাড়ু ইত্যাদি চুঙা পিঠাৰ বাবে প্ৰয়োজনীয়া সামগ্ৰীসমূহ হ'ল বাঁহৰ চুঙা বৰা চাউল গাখীৰ গুড় বা চেনি পিঠাগুৰি নাৰিকল প্ৰস্তুতকৰণৰ নিয়ম হ'ল প্ৰথমে বৰা চাউলৰ গুৰিখিনি কিছুসময় পানীত তিয়াই ৰখা হয় ইয়াৰ লগে লগে গাঁঠি থকা কেইটামান বাঁহ কাটি ভালকৈ ধুই চুঙা বনাই লোৱা হয় তাৰ পিছত চাউলৰ গুৰিখিনি গুড় মিশ্ৰিত পানী বা গাখীৰৰ সৈতে মিহলি কৰি লোৱা হয় ইয়াৰ লগতে প্ৰয়োজন অনুসৰি নাৰিকলৰ গুৰি মিহলি কৰা হয় এতিয়া চাউলৰ গুৰিখিনি চুঙাকেইটাৰ আধালৈকে পুৰ কৰি চুঙাকেইটাৰ মুখখন কলপাতেৰে ভালকৈ বান্ধি দিয়া হয় যাতে চাউল আৰু গুড়ৰ মিশ্ৰণখিনি নাযায় চুঙা পিঠা বনাবলৈ প্ৰায় এঘণ্টা সময় লাগে আৰু কম জুইৰ প্ৰয়োজন হয় প্ৰথমে চাউলভৰ্তি চুঙাকেইটাৰ তলৰ ভাগটো পুৰিব লাগে তাৰ পাছত তলৰ ভাগটো পোৰা হ'লে চুঙাকেইটা ওলোটা কৰি ওপৰৰ ভাগটো তলত কৰি দিব লাগে বাহিৰৰ ফালে বাঁহৰ ৰং ক'লা হ'লে চুঙাকেইটা জুইৰ পৰা আঁতৰাই আনিব লাগে এতিয়া কিছু সময় চুঙাকেইটা তেনেকৈয়ে থৈ দিয়াৰ পাছত দাৰ সহায়েৰে অতি সাৱধানতাৰে চুঙাকেইটা ফালি পিঠাখিনি উলিয়াব লাগে এই পিঠাখিনি গুড় আৰু দৈৰ সৈতে পৰিৱেশন কৰা হয় ঠাইভেদে চুঙা পিঠা প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া বেলেগ আৰু সামগ্ৰীৰো তাৰতম্য দেখা যায়